হেল্ল' অঁ এনেই আছোঁ কি কৰিছে অঁ অঁ কেক বনোৱা নাই লাগিছিলেনি বনাই দিব পাৰিলোহেঁতেন অঁ এইটো চাৰে ছশ হয় আপুনি যদি লয় ছশ দিলেই হ'ব অঁ লিখি দিব লাগিবনি নাম চাম অঁ অঁ আৰু কাল চিম্পুলনে অলপ ডিজাইন দিব অঁ কাইলৈ লাগিব নে কি অঁ অঁ মই অঁ চাৰে তিনিটামান বজাত দিব পাৰিম মই অঁ ঠিক আছে তেনে নহ্ দিম